প্ৰাকৃতিক সম্পদ হ'ল গছ বা এইবিলাক কিছুমান প্ৰয়োজনীয় বস্তু আছে আৰু ধৰক বাঁহ বাঁহৰপৰা আমি বেৰা কৰিব পাৰোঁ বাঁহৰ খুঁটা বনাব পাৰোঁ ঘৰৰ কাৰণে আৰু ধৰক আপোনাৰ ফাংচন পূজা ঘৰতো বাঁহ বল বেছিকৈ ইউজ হয় ঘৰৰ কামত বেছিকৈ বাঁহ ইউজ হয় আৰু ধৰক বাঁহৰপৰা আমি ঘৰৰ বাহিৰৰ কি দিব পাৰোঁ বেৰা দিব পাৰোঁ বহুত নানান ধৰণৰ কাম কৰিব পাৰোঁ বাঁহবোৰৰপৰা আৰু ধৰক গছ আমি কি বুলি গছৰপৰা ডালবোৰ কাটি খৰি কৰিব পাৰোঁ বা গছ কাটিও খৰি কৰিব পাৰোঁ আৰু ধৰক গছ গছৰপৰা আপোনাৰ কাঠ হয় কাঠবোৰ ঘৰতো ইউজ কৰিব পাৰোঁ ঘৰৰ ধৰক খিৰিকী দৰ্জা এইবিলাক কামত ব্যৱহাৰ হয় আৰু আপোনাৰ গছৰপৰা

গছৰ পাতবোৰৰপৰা পাত মানে ধৰক গছ ফালি যোনটো কাঠ ওলাই সেই কাঠৰপৰা বেট বনাব পাৰি বেটেৰে খেলিব পাৰে বিশেষকৈ ঘৰৰ কামত বেছিকে ইউজ হয় আৰু কাঠবোৰ আপোনাৰ ধৰক এইবিলাকে ধৰক আৰু বা আপোনাৰ চব কামতেই ইউজ হয় যেনেকৈ ধৰক বিয়াত হয় পূজাত হয় ঘৰত হয় গছ গছবোৰৰপৰা সেনেকুৱা ঘৰত তোমাৰ দৰ্জা খিৰিকী বিভিন্ন ধৰণৰ প্ৰকাৰত কৰিব পাৰে আৰু আপোনাৰ বিশেষকৈ বাহঁটো বিশেষকৈ বাঁহটো ধৰক ঘৰৰ বেৰো হয় ঘৰৰ বেৰাও হয় বাঁহটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি আপোনাৰ ঘৰত বেৰ বনাব পাৰে তাৰে ঘৰত মাটিৰে বা চিমেণ্টেৰে এইবিলাক ভাল কাম কৰিব পাৰে এইবিলাক হয় আৰু চব কামতে ইউজ কৰিব পাৰে বাঁহটো গছ গছ গছনি এতিয়া নাইকিয়াই হৈছে গছ গছনিবিলাক এতিয়া নাইকিয়াই হৈছে ক'ব গ'লে ধৰক বানপানীৰ ক্ষেত্ৰতো এইবিলাক নষ্ট হৈ যায় বাঁহবিলাকো নষ্ট হৈ যায় বহুত কিবাকিবি হৈ যায় আৰু গাড়ী চিৰিকটি এইবিলাক বহুত আপোনাৰ চৰাই চিৰিকটিৰ কাৰণেও বহুত বেয়া হৈছে গছবোৰ নাইকিয়া হৈছে মানুহে কাটি কাটি ঘৰত ইউজ কৰিছে বা কোনোবাই চুৰ কৰি লৈ গৈছে বাঁহবিলাকো ধৰক এতিয়া পানী হৈছিল গাঁৱৰ ফালে বাঁহবিলাক চব মৰি মৰিয়ে গৈছে তেনেকৈ ক'ত কি হ'ব আৰু নহ'বই আৰু চাগে হ'বও পাৰে নহ'বও পাৰে